আমাৰ ওচৰৰ মুখ্য জনজাতীয় ঠাইবোৰ হৈছে

দাৰকা মেচেলখোৱা বদাহাপুৰ ৰংচাই শ'লমাৰি দুধনৈ ইত্যাদি বিভিন্ন ধৰণৰ বহুত ঠাই আছে প্ৰায়বোৰ অঞ্চলতে মুখ্যতঃ ৰাভা গাৰো কোচ ৰাজবংশী আদি জনজাতীয় মানুহে বাস কৰে গাৰোসকল মূলতঃ মেঘালয় গাৰোপাহাৰ বাসিন্দা কিন্তু তেওঁলোকে অসমত থাকিও অসমৰ মাত কথা সংস্কৃতি তেওঁলোকে আদৰি লৈছে মাজে মাজে তেওঁলোক পলিটিকেলি অলপ ইনফ্লুুৱেঞ্চ হয় যাৰ কাৰণে তেওঁলোকৰ কেতিয়াবা কৰ'বাত অসমীয়া মানুহৰ প্ৰতি এটা বিৰূপ ভাৱ এটা জন্মি উঠে কিন্ত তাৰ পিছতে আকৌ সেইখিনি নোহোৱা হৈ যায় সাধাৰণতে গাৰো মানুহখিনি বৰ পৰিষ্কাৰ যিখিনি গাৰো অঞ্চল আছে তেওঁলোক দুখীয়া মানুহ কিন্তু তেওঁলোক বৰ চাফ চিকুণকৈ থাকে তেওঁলোকৰ ঘৰুৱা একদম একেবাৰে যদি ঘৰুৱা অৱস্থা বেয়া এটা সাধাৰণ ঘৰ কিন্তু তাত মচি কাচি একদম চোতাল তোতাল মচি কাচি ফুল চোল ৰুই ধুনীয়া কৰি ৰাখে মই মোৰ সৌভাগ্য হৈছিল যে মই চাকৰি কালত এই গাৰো ৰাভা অঞ্চলত মই কাম কৰিব লাগিছিল মই তেতিয়া দেখিছিলোঁ যে তেওঁলোক অতি সৰল সহজ সৰল মানুহ তেওঁলোকৰ প্ৰয়োজন সীমিত সাধাৰণ মানুহ একেবাৰেই প্ৰয়োজনীয় সীমিত সাধাৰণ এটা ঘৰ কিন্তু ইমান ধুনীয়া চাফা চাফাকে ৰাখে তেওঁলোকৰ চোতালত ফু মাৰি ভাত খাব পাৰি গাৰো মানুহখিনি বহুত সহজ বহুত সৰল মানুহ তেওঁলোকৰ প্ৰয়োজন একেবাৰে সীমিত তেওঁলোকে তেওঁলোকৰ কোনো উচ্চাকাংক্ষা নাই তেওঁলোকে কোনো বাহ্যিক জগতৰ লগত বিশেষ ধৰণৰ সম্পৰ্ক স্থাপন কৰাত তেওঁলোক পক্ষপাতি নহয় তেওঁলোক এটা নিজা এটা বেৰিকেটৰ মাজত তেওঁলোক জীয়াই থাকে তেওঁলোকৰ সংস্কৃতিলৈ প্ৰতি দেওবাৰে তেওঁলোকে গীৰ্জাত যায় তেওঁলোকৰ সামাজিক বান্ধটো বান্ধোনটো ইমান ষ্ট্ৰং এতিয়া যিকোনো জনগোষ্ঠীয় মানুহৰে তেনেকুৱা ষ্ট্ৰং সামাজিক বান্ধোন সম্ভৱতঃ নাই গাৰো মানুহখিনিৰ যিখিনি আছে তেওঁলোকে গাঁও প্ৰত্যেকখন গাঁৱতে গাঁওবুঢ়া একোজন থাকে আৰু গাঁওবুঢ়াজন তেওঁলোকৰ মুখ্য পৰামৰ্শদাতা মুখ্য সিদ্ধান্তদাতা মই বহু ঠাইত দেখিছোঁ বহুকেইখন গাঁৱত দেখিছোঁ তেওঁলোকে প্ৰতি ৰবিবাৰে বা শনিবাৰে তেওঁলোকে ৰাস্তা পৰ্যন্ত সিহঁতে তেওঁলোকে সাৰি পুচি চাফ চিকুণ কৰে আৰু বিশেষকে খ্ৰীষ্টমাছৰ প্ৰতি বছৰে খ্ৰীষ্টমাছৰ আগে আগে তেওঁলোকৰ গাঁওবিলাকত গৈ খুবেই ভাল লাগে একদম চাফ চিকুণ ধুনীয়া কৰি ৰাখে একদম জাৰু মানে ৰাস্তা ঘাট সাৰি পুচি একদম ধুনীয়াকৈ ৰাখে তেওঁলোকৰ আৰ্থিক অৱস্থা অতিকে বেয়া বহুতৰে প্ৰায়ে প্ৰায়ভাগৰে তাৰে হয়তো কিছু সংখ্যক অলপ ধনী মানুহ আছে কিন্তু প্ৰায় সংখ্যকে তেওঁলোক দুখীয়া মানুহ নিজৰ কাম নিজে কৰি তেওঁলোকে নিজৰ এটা সংস্কৃতি বজায় তেওঁলোকে চলি থাকে তেওঁলোকে আনকো ডিষ্টাৰ্ব নকৰে আনে আনে তেওঁলোকক ডিষ্টাৰ্ব কৰাটো তেওঁলোকে পচন্দ নকৰে এতিয়া তাৰপিছত আৰু এটা জনগোষ্ঠী আছে আমাৰ ৰাভা জনগোষ্ঠী এই ৰাভা জনগোষ্ঠীৰ মানুহো আমাৰ গোৱালপাৰাত প্ৰায় প্ৰায়কেইটা উন্নয়ন খণ্ডতেই আছে আমাৰ গোৱালপাৰাটো ৰাভাহাচঙৰ মুখ্য কাৰ্যালয় দুধনৈত আছেই ৰাভাসকল তেওঁলোকো বহুত সহজ সৰল মানুহ সম্প্ৰতি তেওঁলোক কিছু আৰ্থিকভাৱে সামাজিক ৰাজনৈতিক দিশত তেওঁলোকে উৎকৰ্ষ সাধন কৰিছে এইটো এটা খুব ভাল লক্ষণ তেওঁলোক সমাজ সচেতন মানুহ আৰু তেওঁলোকৰ জনগোষ্ঠীয় সংস্কৃতি ৰক্ষাত তেওঁলোক খুব গুৰুত্ব প্ৰদান কৰে ঠিক যেনেকে আজিকালি বড়োসকলেও তেওঁলোকৰ সংস্কৃতিলৈৈ তেওঁলোক খুব কনচাৰ্ণ গাৰো মানুহখিনিৰ তুলনাত ৰাভা মানুহখিনি কিছু সচ্ছল তেওঁলোক মই আগতে কৈছোঁৱেই যে সামাজিক সাংস্কৃতিক আৰ্থিক দিশত তেওঁলোক কিছু টনকিয়াল হৈছে এতিয়া আৰু সেইটো খুব ভাল লক্ষণ লিখা শিক্ষা শিক্ষাৰ ফালৰ পৰাও বড়ো ৰাভা মানুহখিনি এতিয়া যথেষ্ট আগবাঢ়ি গৈছে তেওঁলোকৰ ৰাভা মানুহখিনিৰ যিটো যিবিলাক সামাজিক অনুষ্ঠান হয় সেই সামাজিক অনুষ্ঠানবিলাকত বিভিন্ন আমি সামাজিক অনুষ্ঠানত গৈছোঁ ঘৰুৱাই হওক বা ৰাজহুৱাই হওক তাত গ'লে তেওঁলোকৰ আপোনত্ব তেওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল লগা তেওঁলোকৰ ডিঙিত যিখন যিখন আৰণাই লয় সেইখন যেতিয়া দিয়ে সেইখন যেতিয়া অভ্যাগত অভ্যাগতক দিয়ে ডিঙিত আঁৰি দিয়ে তেওঁলোকে খুব আন্তৰিকতাৰে দিয়ে এতিয়া গাঁওবিলাকতো এটা তেওঁলোকৰ পৰম্পৰা আছিল বহুতেই আজিকালি সেইবিলাক যিটো ঘৰতে বনোৱা সাজ পানী সাজ পানী যিটো ঘৰতে বনোৱা সেইটো ব্যৱহাৰ কৰে সমূহীয়া যিবিলাক তেওঁলোকৰ গাঁৱলৈ গাঁৱৰ অনুষ্ঠান হয় তাত তেওঁলোকে সেইবিলাক ব্যৱহাৰ কৰে কিন্তু আজিকালি কিছু পৰিমাণে কমিছে তাৰপিছত আমাৰ ওচৰৰ আৰু এটা মূল জনগোষ্ঠী হৈছে বড়ো মানুহখিনি বড়ো জনগোষ্ঠী তেওঁলোক সামাজিক সাংস্কৃতিকভাৱে যথেষ্ট উন্নত শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক উন্নত তেওঁলোক আৰ্থিকভাৱেও স্বচ্ছল মানুহ তেওঁলোকে এতিয়া মূল মানুহখিনিৰ লগত সমানে খোজকাঢ়ি গৈ আছে আৰু এইটো খুব ভাল দিশ এটা আৰু এটা জনগোষ্ঠী আছে কোচ ৰাজবংশী তেওঁলোকে কোচ ৰজাৰ দিনৰ মানুহ কোচ ৰজাৰ ৰাজ্যৰ মানুহ গতিকে তেওঁলোকৰ এটা ঐতিহাসিক এটা অস্তিত্ব আছে তেওঁলোকক যথেষ্ট উন্নত বৰ্তমান শিক্ষাৰ ফালৰ পৰা স্বাস্থ্যসেৱাৰ পৰা চৰকাৰে যিখিনি দিছে সেইখিনি তেওঁলোকে খুব ভালদৰে আহৰণ কৰি এটা সচ্চল জীৱন যাপন কৰি আছে দৰকাৰী বস্তুৰ ক্ষেত্ৰত কি কি বাধাৰ সন্মুখীন হৈছে এই এই বিষয়ে ক'বলৈ গ'লে বিশেষকৈ আমি স্বাস্থ্য স্বাস্থ্য সেৱা শিক্ষা খোৱা পানী ৰাস্তা ঘাট এই ক্ষেত্ৰত আৰু কিছু কাম চৰকাৰে কাম কৰাৰ থল আছে এনেকুৱাও কিছুমান ঠাই আছে যিবিলাকত এতিয়াও একোটা সুঁতি তাত ওপৰত কোনো দলং নাই সাকোৰে পাৰ হ'ব লাগে বা ৰাস্তা ঘাটৰ অসুবিধাটো আছে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভিন্ন তেওঁলোকৰ গাঁওবিলাকত জলজীৱন মিছনৰ অধীনত তেওঁলোকক খোৱা পানীৰ ব্যৱস্থা কৰি দিছে আৰু কাম চলি আছে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন সেইকাৰণে আছে যিহেতু তেওঁলোক চহৰৰ পৰা কিছু আঁতৰত থাকে গতিকে তাত স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্য্যাটো উপস্থিতিৰ সংখ্যা যথেষ্ট কম কৰি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতিজন শিশুৱে যাতে স্কুলৰ ছাত্ৰ ছাত্ৰী হ'ব পাৰে বা স্কুলত এডমিশ্যন লয় সেইখিনি কথা অলপ গুৰুত্ব দিবলগীয়া আছে স্বাস্থ্যসেৱাৰ কথাটোত তেওঁলোক এতিয়াও বহুত পৰিমাণে বিশেষকে মই ভিতৰুৱা অঞ্চলৰ গাৰো ৰাভাখিনি ৰাভা মানুহখিনিৰ কথাই ক'ব গৈছোঁ তেওঁলোকৰ স্বাস্থ্যৰ সেৱাৰ কথাটো চৰকাৰে বহুতখিনি কৰণীয় আছে বিভিন্ন চাব চেণ্টাৰ বা মেডিকেল হেলথ চেণ্টাৰ বিভিন্ন ঠাইত খোলাৰ প্ৰয়োজন আছে বহুত ভিতৰুৱা অঞ্চলত দেখিছোঁ গাৰোবিলাকে তেওঁলোকে তন্ত্ৰ মন্ত্ৰৰ ওপৰত ডিপেণ্ড কৰে এতিয়াও জাৰুৱা চিকিৎসা বা আসুৰিক চিকিৎসা কৰে যিবিলাক আমি আসুৰিক চিকিৎসা বুলি কওঁ সেইটোতো খুব এতিয়াও কথাটো ভাল কথা হৈ থকা নাই গতিকে চৰকাৰে সেই বিষয়ত কিছু মনোনিৱেশ কৰাৰ দৰকাৰ আছে বুলি মই ভাবোঁ